এতিয়া যদি এজন মই মোৰ অৰুণাচলী বন্ধুলৈ ফোন কৰোঁ তেনেহ'লে মই আমাৰ দুয়োজনৰে যোগাযোগৰ এটা মাধ্যম ভাষা হৈছে হিন্দী গতিকে তেনেক্ষেত্ৰত আমি হিন্দী ব্যৱহা ব্যৱহাৰ কৰিম কিন্তু কিছুমান অৰুণাচলী মানুহে অসমীয়া যিহেতু বুজি পায় তেনেক্ষেত্ৰত আমি অসমীয়া ভাষাও ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি যদি আ তেলে তেলেগু বা তামিল তেনেকুৱা ধৰণৰ যদি বন্ধু লগ পাওঁ তেনেহ'লে আমাৰ ভাষাটো কোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হয়